সফল হ'বলে মানুহে যিকোনো কাম কৰিব লাগিব কামত লাজ কৰিব নালাগিব লাজ কৰিলে মানুহৰ সফল নহয় আজিকালি মানুহে কিছুমানে লাজ কৰে কাম কৰিবলে শিক্ষা শিক্ষাটোৱে নহয় মানুহে ৰোৱা তোলা দোৱা চব কাম কৰিব লাগিব লাজ কৰিব নালাগিব আৰু কিছুমানৰ ঘৰত আমি এতিয়া মাতিলে কাম কৰিবলে গ'লে যিকোনো কাম এটা কৰিলে ভাল কৰিলে সেইটো কামেই মানুহে কয় সফল হোৱা বুলি এতিয়া গছ পুলি ৰোৱা কিবা কৰা আৰু ধান ৰোৱা আৰু ধান কাটিবলে যোৱা পথাৰত সেইবিলাকো কাম কৰিলে মানুহৰ সফল হয় আৰু আমি আজিকালি মাইকী মানুহে যিকোনো কাম কৰিব পাৰে আমি আজি ঘৰত যিকোনো কাম কৰি গছপুলি এটা ৰুওঁ কলপুলি এটা ৰুব পাৰোঁ ধৰি লোৱাকে ভালেমান কাম কৰিব পাৰোঁ আ কাম কৰিলে মানুহ একো হেৰি নহয় কষ্ট নেপায় কাম কৰিলে মানেহে মানুহে সফলতা পায় আৰু লাজ কৰিব নালাগিব কাম কৰিবলে মাইকী মানুহে আজি আজিকালি বেছিভাগ কাম কৰে সেইটো কাৰণে মানুহ লাজ কৰিলে মানে পাতি পায় পঢ়া শুনা অকল পঢ়া শুনাই নহয় যিকোনো কাম কৰিলে মানে ভালকে কৰিলে মানে মানুহৰ সফল হয় আৰু কৰিব লাগিবই আজিকালি মানুহে লাজ কৰিলেও নহ'ব লাজ কৰিলে মানে খাবও নাপাব সেইটো কাৰণে মানুহে কাম কৰিবই লাগিব কাম কৰি মেলিহে যিকোনো খাব পাৰে আৰু কাম চাই চাই মাইকী মানুহে কাম কৰে কিছুমান কাম কৰিব পাৰে কিছুমান কাম কৰিব নোৱাৰে মতা মানুহৰ কামবিলাক কৰিব নোৱাৰে আৰু আমি মাইকী মানুহে যিখিনি কাম কৰোঁ সেইখিনি ধৰি লোৱা মতা মানুহ বোৰে কৰিব নোৱাৰে আমি কাম কৰিলে মানে কামবিলাক সফল হোৱাকে কাম কৰোঁ আৰু যিকোনোৱে কাম কৰোঁ ইটো কৰিলেও কামটো সফল হয় সেইটো কৰিলেও কামবিলাক কৰিয়ে থাকোঁ আমি কাম একেবাৰে শেষ কৰিলেহে কামটো হয় সেইটো কাৰণে আমি ৰখি থাকিলে মানে কাম একো সফল নহয় আৰু গুণৰ যিকোনো এটা মানুহে পঢ়ি শুনি শিক্ষাটোৱে গুণ নহয় আৰু ৰোৱা তোলা দোৱা সেইবিলাকো এটা গুণৰহে কাম কৰিব লাগিবই পঢ়া আজিকালি শিক্ষাটোৱেই মানুহে কয় গুণ সেইটো নহয় আৰু বেলেগ কাম কৰিলেও মানুহে সফল কৰিলে সেইটো এটা গুণ কাম কৰিলে ভাল কাম কৰিব লাগে আৰু বেয়া কামত মানুহ আগবাঢ়িলে সেইটো ফল নাপায় ভাল কাম কৰিলেহে মানুহে ভাল ফলৰ এটা আগবাঢ়িলেহে ভাল ফল পায় সেইটো কাৰণে কিছুমান মানুহে যায় বেয়া কামত বেয়া কামত গ'লে বেয়া ফল পায় ভাল কাম কৰিলে ভাল ফল পাব সেইটো কাৰণে আমি কাম কৰিবলে গ'লে মানে বেয়া কামত আগ নাবাঢ়ো ভাল কামেই কৰিব বিচাৰোঁ ভাল কাম কৰিয়ে আছোঁ বেয়া কাম কৰিবলে নিবিচাৰো আৰু কাম কৰিলে মানে আগবাঢ়ি যোৱা কামটোৱে কৰিলে মানেহে ভাল ফল এটা পাম আৰু কৰি আছোঁ আৰু কোন কোনোৱে বেয়া কাম কৰিবলে আজিকালি নিবিচাৰে ভাল কামেই কৰে কৰি মেলি আগবাঢ়ি যোৱাটো মানুহৰ কৰ্তব্য গুণৰ যিকোনো ভাল কাম কৰিলেহে গুণৰ এটা মানুহৰ আগবাঢ়ে বেয়া কাম কৰিলে বেয়া গুণ পায় ভাল কাম কৰিলে ভালো গুণ পায় সেইটো কাৰণে মানুহে বেয়া কামটো ইমান কৰিব নিবিচাৰে ভালটোৱে বিচাৰে আৰু ভাল কাম কৰিবলেহে মানুহৰ গুণটো ভাল হ'ব বেয়া কাম কৰিলে বেয়া গুণ হ'ব মই বিচাৰোঁ ভাল কামেই কৰিব লাগে ভাল শিক্ষা দিব লাগে ল'ৰা ছোৱালীকো ভাল গুণ কৰিব লাগে আজিকালি দিনকিটাত মানে যিকোনো বেয়া কামত আগবাঢ়িবই নেলাগে ভাল কাম ল'ৰা ছোৱালীকো শিকাব লাগে ল'ৰা ছোৱালীকো শিকায়ো সেইটো ভাল ফলেই পাব লাগে মই সেইটোৱে বিচাৰোঁ কাম কৰিলে মানুহে একো কষ্ট নহয় স্বাস্থ্য পাতিও ভাল থাকে বেয়া নহয় আৰু কাম নকৰিলেহে বেয়া কাম কৰিবই লাগে মানুহে কাম কৰি এটা কাম কৰিলে মানুহৰ গুণ হয় কাম নকৰিলে মানে যে গুণ নহয় কাম কৰিব লাগে কাম কৰিলে মানুহে ভাল ফলৰ এটা হেৰি পাবই মানুহে যিকোনো কাম কৰক কষ্ট নহয় মানুহে কাম কৰিলে মানে ভাল ভাল এটা শিক্ষাও পায় সৰু হওক ডাঙৰ হওক এটা গুণ হয় ভাল কাম কৰিলে মানে বেয়া কাম কৰিলে বেয়া গুণ পায় ভাল কৰিলে ভালৰ গুণ এটা ওলাব আমি মানুহক বেয়াটো নিশিকাং ভালটোৱে শিকাং ল'ৰা ছোৱালীকো ভালকে শিকাং ভাল কাম কৰিলে ভাল গুণ পাবি আৰু বেয়া কাম কৰিলে বেয়া গুণ পাবি সেইটো আমি শিক্ষা দিওঁ ভালৰ এটা ভাল হয় আৰু বেয়াবিলাকক শিকালৈও ভালকে সিহঁতি নিশিকে বেয়ালেই গুচি যায় সেইটো কাৰণে আমি সকলো মানুহকে শিকালে ভালৰ এটা গুণ কৰ ভাল ভাল এটা শিক্ষাক সেইটোৱে বিচাৰোঁ আমি যিকোনো কাম ভালকে কৰিলে ভাল হ'ব বেয়া কৰিলে বেয়া হ'ব ভাল শিক্ষা শিক্ষাটোৱে নহয় আৰু ভাল বেয়া আৰু যিকোনো কাম কৰিলে মানে ল'ৰা হওক ছোৱালী হওক আমি কওঁ ভালকে কৰিবি ভাল গুণ হ'ব ভাল ফল পাবি আমি সেইটোৱে ভাবোঁ কাম কাম কাৰ্য কৰাটোৱে নহয় খেতি পথাৰ ৰোৱা তোলা মানুহৰ ঘৰত কিছুমানে কাম কৰে সেইটো এটা শেষ কৰি থৈ আহিলেও এটা ভালৰ গুণ হয় আৰু বেয়া কৰি থৈ আহিলে বেয়া গুণ হয় সেইটো আমি জানোঁ আমি ভালেমান মানুহক কওঁ ভাল ভালকে কৰিবলে কওঁ আও বেয়াকে কৰিবলে আমি কাম সদায় মানুহে আগবাঢ়ি যোৱাটোৱে মানুহৰ এইটো এটা ভাল কামেই